অঁ হেল্ল' ৰশ্মি হয়নে ৰশ্মি হয়নে অঁ ঐ কা কাইলৈ সন্ধিয়া এপাক ইভিনিং ৱাক কৰিমগৈ ওলাবি নদী কিনাৰত

একদম এই চাৰিটামান বজাত যাম আৰু মানে খেতি পৰা উঠি কেনিও ফুৰিবলৈও যোৱা নাই অকণমান ভাল লাগিব মনটো অকণ বহিম বহিমগৈ খালি বহা জেগা এডোখৰ আছে যে নদী কিনাৰত সেইকেইডোখৰ কিবা পাৰ্ক নিচিনা অকণমান আছে যে অঁ আৰু লগত কোনোবা যায় নেকি ক'ম নেকি অঁ তেতিয়া আমাৰ ইহঁতক কম এই আৰু ওচৰতে যে আমাৰ এই চিনি পোৱানে বাৰু এইখিনিতে এই ৰিম্পী আৰু তুকবুলি বিচিত্ৰা ইহঁতক ক'ম অঁ খালি মই মই মই বাৰু ফ্লাস্কতে চাহ অকণ বনাই লৈ যাম বাৰু একদম গাখীৰ দি ধুনীয়াকৈ তহঁতে খালি কিবা কিবি ল'বি আৰু খোৱাবস্তু চানা তানা বিস্কুট চিস্কুট বিস্কুট চিস্কুট আৰু তেনেকুৱা কিবা এটা সেইখিনিও আছেতো এই কিবা নামঘৰৰ ফালে সেইযে নামঘৰ নামঘৰৰ তিনিআলিটো ওচৰতে ৰৈ থাকিবি সেইখিনিতে দোকান এখন আছে নহয় শংকৰৰ দোকানখন যে অঁ নহ'লে তাৰপৰাই লৈ ল'বি অঁ সেই অথনি হেৰি লগৰজনী লগত পাতি থকা চাগে কথা সেইকাৰণে তুমি তুমি ওলাই গৈছেগৈ অঁ অঁ সিহঁতকে কৈ দিব লাগিব ল'বলৈ নহ'লে আকৌ হেৰি আৰু অলপ দেৰি বহিম আৰু তাত তাৰপৰা আকৌ এই সন্ধিয়া হোৱা আগে আগে সোমামহি দেই ঘৰ আকৌ কাম বনো ধেৰ আছে নহয় চাৰিটা নহ'লে চাৰিটাকৈ অকণমান আগত গ'লে ভাল হ'ব নেকি চাৰিটা বজাতকৈ অকণমান আগত গ'লে ভাল হ'ব নেকি মানে টাইমটো অঁ সেইটোৱে কৰিব লাগিব অঁ অঁ আকৌ উভতি আহিব লাগিব নহয় সোনকালে এই হ'ব ইহঁতক অঁ সিহঁতক তেতিয়া কৈ দিবি সিহঁতক আৰু মই চাৰে তিনিটামান বজাত তেতিয়া মই ওলাই গুচিয়ে যাম ইয়াৰ পৰা সিফালে ৰৈ থাকিবি গোটেইকেইজনী দেই অঁ অঁ অঁ ঠিক আছে অঁ